অ কওকচোন

অ আহিব আপুনি

হয় আপোনাক কি লাগিছিলে

হয় অ আছে পাব অ পাব

অ আৰু কিবা লাগিছিলেনি আপোনাক অ অ বাইদেউ আমাৰ শাক পাচলি দোকানহে হয় এইখন মানে দালি পোৱা নাযায় আপুনি শাক পাচলিকেইটা পাব বাৰু যোনকেইটা কৈছিলে

ঠিক আছে আপোনাৰ হেৰি দামকেইটা শুনক আপুনি

অ হ'বনে বাৰু দামকেইটা আপোনাৰ বিলাহী আপোনাৰ হেৰি ত্ৰিছ টকা কেজিকৈ দি আছোঁ এতিয়া বিলাহী হয় অ মই অলপ দুই এটকা কিবা এটা কৰিব আৰু ঠিক আছে বাৰু বাইদেউ আপুনি গধূলিকৈ আহিব মই ভালকৈ কথা পাতি ল'ম তেতিয়া আপোনাক মই ভালকৈ দাম দৰ কৰি মিলাই দিম বাৰু ঠিক আছে হ'ব দিয়ক

ঠিক আছে হ'ব দিয়ক বাইদেউ আহিব আপুনি